ধৰক মোবাইলৰ লগত যিবিলাক চাৰ্জাৰ আহে সেই চাৰ্জাৰবিলাকে ভাল কিন্তু আমি চাৰ্জাৰ বেয়া হ'লে যিবিলাক আমি দোকানৰ পৰা চাৰ্জাৰ কিনো এক্সট্ৰাকৈ কিনো সেই চাৰ্জাৰবিলাক বহুত পৰিমাণে বেয়া হয় গতিকে মোবাইলত সেই চাৰ্জবিলাকে চাৰ্জাৰ নিদিয়াটোৱে ভাল সেইবিলাক ডুপ্লিকেট চাৰ্জাৰ হয় মোবাইলটো বেয়া কৰি দিয়াৰ সম্ভাৱনা বহুত থাকে